আদিম যুগৰে পৰাই মানৱ সভ্যতাই বা মানুহে খাদ্যভ্যাসৰ বাবে বা খাদ্য গ্ৰহণ কৰাৰ বাবে সুবিধা অনুযায়ী বিভিন্ন ধৰণৰ পাত্ৰ বা বাচন বৰ্তন ব্যৱহাৰ কৰি আহিছে আৰু সেই আদিম সময়ৰ পৰাই মানুহৰ মাজত এই বাচন বৰ্তনসমূহ ব্যৱহাৰ কৰাৰ পাছত পৰিষ্কাৰভাৱে ধোৱাৰ এটা পৰম্পৰা গঢ় লৈছিল আৰু যিটো পৰম্পৰা বৰ্তমান সময়তো অক্ষুণ্ণ আছে বাচন বৰ্তন ধোৱাৰ পদ্ধতিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেন্তে আদিম যুগৰে পৰাই মানুহে বাচন বৰ্তন ধুবলৈ কিছুমান দ্ৰব্য ব্যৱহাৰ কৰিছিল আৰু যি দ্ৰব্যই বৰ্তমান আধুনিক সময়ত বিভিন্ন ধৰণৰ চাবোন বা বিভিন্ন ধৰণৰ বা বাচন ধোৱাৰ তৈল পদাৰ্থ বা বিভিন্ন ধৰণৰ পদাৰ্থ বৰ্তমান সময়ত আৱিষ্কাৰ কৰা হৈছে বা মানুহে ব্যৱহাৰ কৰিছে বাচন বৰ্তনসমূহত লাগি থকা তেল আঁতৰাবৰ বাবে মানুহে বৰ্তমান সময়ত চাবোনৰ ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ বিভিন্ন কোম্পানীৰ ডিটাৰ্জেণ্টৰ ব্যৱহাৰ কৰাও আমি দেখিবলৈ পাওঁ আৰু কিছু কিছুসংখ্যক মানুহে বৰ্তমানেও খৰি খৰি এখিনি জুই লগোৱাৰ পিছত অৱশিষ্ট যিখিনি ছাই থাকি যায় সেই ছাইৰেও বাচন বৰ্তনসমূহ ধোৱা আমি সমাজত বৰ্তমানেও দেখিবলৈ পাওঁ চাবোনৰ পূৰ্বৰ সময়ছোৱাত

বহু সময়ত কোৱা আমি শু দেখিছোঁ আৰু বৰ্তমান পৰ্যায়ত কিন্তু আধুনিক সময়ত চাবোনৰ পয়োভৰ বেছি হৈছে বা মানুহে চাবোনেৰেই বাচনসমূহ ধোৱা আমি দেখিবলৈ পাওঁ বা আমি ব্যক্তিগতভাৱেও ধুওঁ গতিকে পূৰ্বৰ তুলনাত বাচন ধুবৰ বাবে বৰ্তমান সময়ত যথেষ্টখিনি সুবিধা মানুহৰ মাজত আহি পৰিছে আৰু এই তেলসমূহ আঁতৰোৱাৰ ফলত বাচনত লাগি থকা তেলসমূহ আঁতৰোৱা আঁতৰোৱাৰ আঁতৰোৱাৰ বাবে চাবোনৰ লগতে আমাক এখন জালজাতীয় কাপোৰ বা তেনেকুৱা ধৰণৰ এবিধ সামগ্ৰীৰ প্ৰয়োজন হয় যিবিধ সামগ্ৰী সামগ্ৰীৰ ওপৰত চাবোন অকণমান আন্দাজ অনুসৰি অকনমান চাবোন লগাই সেই তেল তেলৰ ওপৰত যদি আমি ঘঁহি দিওঁ আৰু আৰু ঘঁহি দিয়াৰ পিছত যদি পানী পানী মাৰি চাফা কৰি দিওঁ তেতিয়াহ'লে কিন্তু সেই তেল অতি সহজে আঁতৰি যোৱা আমি দেখিবলৈ পাওঁ